আমাৰ অসমীয়াৰ প্ৰধান অনুষ্ঠানে হৈছে বিহু বিহু জাতীয় উৎসৱ বিহু তিনিটা কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু বহাগ বিহুত আমি বিহুৱান লওঁ আৰু আমাৰ অঞ্চলত বহাগ বিহুটো ডাঙৰকৈ পালন কৰে বহাগ বিহুত ডাঙৰ গায়ক মাতি আমাৰ ওচৰতে বিহু পাতা হয় সেই বিহুত আমি অংশগ্ৰহণ কৰোঁ বিহু চাই ভাল লাগে বিহু আমি খুব ভাল পাওঁ কাৰণ বিহু হৈছে আমাৰ অসমীয়া জাতীয় উৎসৱ বিহু যদি আমি নাপাতোঁ অসমীয়াৰ মান নৰ'ব সেয়ে আমি সকলো মানুহে অসমীয়া মানুহে বহাগ বিহুটো পালন কৰিব লাগে বহাগে হৈছে আমাৰ জাতিৰ মান জাতিৰ সন্মান অসমীয়া জাতিৰ বিষূৱ ৰেখা